অঁ কওক অঁ মই ঘৰতে আছোঁ অঁ

হঠাতে প্লেইনিং যে হয় নেকি হ'ব দে তেনেহ'লে আমি গোটেইকেইটা যাওঁ বাবু মইনা আহক স্কুলৰ পৰা আহাৰ পিছত ভাত পানী খাই একেলগে চাৰিটা বজাত গ'লে হ'ল অঁ অঁ অঁ হ'ব দে তেনেহ'লে সোনকালে ভাত চাত বনাই খাই লৈ কেনে ইহঁতে আহি ইহঁতেটো সোনকালে আহিবই আঢ়ৈটা বজাত আহিলে ভাত পানী খাই সোনকালে গুচি যাওঁ অঁ হ'ব দিয়ক বাবুৰ টিউশ্যন শেষ হ'ব দুটা বজাত অঁ

অঁ অঁ হ'ব দে

হ'ব দিয়ক অঁ মই সোনকালে ভাত চাতখিনি অঁ বনাওঁঁ দে

অঁ বনাই খাই লৈ কিনে ওলাওঁ হ'ব দিয়ক অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব দিয়ক

মাৰ্কেটিং কৰিব লগাতো আছিলে অলপমান

অঁ অঁ অঁ অঁ অঁ হ'ব দে কৰি কিনে আহক অঁ অঁ সোনকালে আমি কৰিম দে

হ'ব দে সোনকালে কৰি গুচি যাম

দে দুধনৈ তাতে ক'তবা ক'ত আছে কিবা ভ ডাঙৰ ভাল মল নাই তাতে এই দোকানতে কৰিম দে কৰিম

অঁ অঁ অঁ তাহাঁতৰ কিবা কাপোৰ কানি বজাৰ কৰো আছে অলপমান দুধনৈতে ভাল হ'ব দে অঁ অঁ চিনেমাটো বহু দিন চোৱা নাই চাই আহিম দে অঁ হয় নেকি অঁ অঁ অঁ দে দে হ'ব দে অঁ অঁ দে ঠিকে আছে তেনেহ'লে যাম দে যাম দে চাব আমি অসমীয়া চিনেমা বহুদিন চোৱা নাই চাব মন যায় অঁ চোৱাই নাই সেই যে এই কি আছিলে এইখন চাব যে গৈছিলোঁ ভাইমন দা তাৰপিছৰ পৰা আৰু চাই অঁ ভাইমন দা মই চোৱা নাইতো আপুনিহে চাইছে মই চোৱাটো হেৰিহে অঁ মই চোৱা নাই আপুনিহে চাইছে মই বহু দিন হ'ল চোৱাই নাই মই চাইছোঁ সেই আগতে যে হেৰি কি আছিল যে এইখন পাহৰিলোঁ অঁ মিছন চাইনা মিছন চাইনাখন চাইছোঁ ৰত্নাকৰ ৰত্নাকৰ মিছন চাইনা এই দুয়োখনে চাইছোঁ তাৰ পিছৰ পৰা দে অঁ দে কাটি ৰেডি হৈ থকাই ভাল এই নালাগে ইমান নালাগে এশ টকাতে কাটিব আমাৰ ইমান আমি ঘৰৰকেইটাইহে চাম ইমান দামী কিয় লাগে দেই আপোনাৰ কথা আপুনি যেতিয়া ভাল পায় সেইটোৱে কৰক

দিয়ক দিয়ক দে অঁ অঁ অঁ অঁ